অই শুনিছ নাই টুটু অই এপ্লাই কৰিছ নাই পৰীক্ষাবোৰ যে আহিছে অ থাৰ্ড গ্ৰেড ফৰ্ট গ্ৰেড

পঢ়িছ নাই মোৰ যে পঢ়াই হোৱা নাই মই বিহুৰ লগত লাগি আছোঁ পঢ়া চহা হোৱাই নাই কিন্তু পঢ়িব লাগিব নহ'লে হেৰি দিছিলি নহয় আগতে এবাৰ ন' আগতে এবাৰ ৰেলুৱে দিছিলি নহয় তই এইবাৰ মইও দিম ভাবিছোঁ তোৰ নোটবিলাক মোক অকণমান দি দিবিচোন মইও সেইবোৰে পঢ়িম অ নহ'লে হেৰি কৰিবিনা এতিয়াতো এইকেইদিন বন্ধ অছে তথাপিতো পৰহি মানে স্কুল কলেজ খোলা ন' স্কুল কৈছোঁ চা আকৌ ময়ো কলেজ খোলা ন' লৈ আহিবিচোন তোৰ আগৰ নোটখিনি এই আমি বেলেগক কৈ নেথাকোঁ দেই এ মানে নিজে নিজেই মানে চৰকাৰী পৰীক্ষাবিলাক সব দিব লাগিব চাকৰি এটা ল'ব লাগে এইটোৱেই ভাবি আছোঁ নাই হোৱা তোৰ তথাপিতো বিহু চিহু নাই তই অলপ পঢ়িব পাৰ নহ'লে ব'ল এ কেইদিনমানৰ পাছতে গুৱাহাটীত গৈ এই ৰেলুৱে আৰু এটা ওলাইছে তইও এপ্লাই কৰিবি মইও এপ্লাই কৰি ল'ম ওম কৰিম নহ'লে দে অ পাৰিম নহ'লে এতিয়া হ'ব দে মায়েও ভাত খাবলৈ মাতি আছে সেইটোকে বোলো কওঁ তইও নোটবিলাক মোক লৈ আহিবিচোন পৰহি কলেজত

অ অ ঠিক আছে দে ও ও